দৈনন্দিন জীৱনত আমাৰ প্ৰতিটো পুৱাই প্ৰতিটো দিনতে পানী আমাৰ খুবেই প্ৰয়োজন পানী নহ'লে আমি একো কামেই কৰিব নোৱাৰোঁ কাৰণ আমি ৰাতিপুৱা শুই উঠি বাচন বৰ্তনৰ পৰা কাপোৰ খোৱা আদি কৰি প্ৰতিটো কামতে আমাক পানীৰেই প্ৰয়োজন পানী নহ'লে নহয়েই আমাৰ ঠিক তেনেদৰে পানীবোৰ আমি খাবলৈ হ'লে ভালদৰে আমি পৰিষ্কাৰ কৰি ল'ব লাগিব ফিল্টাৰ কৰি ল'ব লাগিব ঠিক তেনেদৰে কাপোৰবোৰ আমি তাৰ ৰং চং নধৰিবলৈ তেনেকৈও আমি পানীবোৰ ভালকে ব্যৱহাৰ কৰিব লাগিব আৰু আজিকালি ধৰা এতিয়া খৰালি দিনত গছ গছনি পৰা কৰি শাক পাচলি প্ৰতিটো ক্ষেত্ৰতে পানীৰে প্ৰয়োজন পানী নহ'লে কাৰণ সিহঁতৰ কোনো ৰস নেপায় চব শুকাই যায় খৰাং হৈ যায় ঠিক তেনেদৰে আমি তাত গুৰিত ধৰা পানী দিলে আমাৰ গছ গছনিৰ পৰা আদি কৰি শাক পাচলি চব মানে ভালদৰে সিহঁতে গঢ় লৈ উঠে আৰু তাত আৰু ভালদৰে ফল মূলো লাগে ঠিক তেনেদৰে মানে দৈনন্দিন জীৱনত প্ৰতিটো কামতেই পানী পানীয়েই হৈছে মানুহৰ প্ৰাণ